এতিয়া মই মোৰ প্ৰিয় গেমিং বা গে'মৰ বিষয়ে ক'বলৈ গ'লে মইতো বিভিন্ন ধৰণৰে খেল খেলি ভাল পাওঁ এতিয়া প্ৰিয় বুলি ক'বলৈ গ'লে মই ক্ৰিকেটৰ কথা ক'ব পাৰিম কাৰণ মই সৰুৰ পৰাই ক্ৰিকেট খেলটো বহুত ভাল পাইছিলোঁ আৰু বহুত মানে পঢ়াৰ মাজতো সময় উলিয়াই হ'লেও আমি লগৰ লগৰ সমনীয়াসকলৰ সৈতে ক্ৰিকেট খেলিছিলোঁ কেতিয়াবাতো আমি হয়তো বৰষুণ বতৰটো খেলিবলগীয়া হৈছিলে বা খেলি থাকোঁতে বৰষুণ দিছিলে তেনেকুৱা ধৰণৰ কিছুমান স্মৃতি আছে বোকা পানীত পিছলি পৰাও কিছুমান আছে সৰু ল'ৰা লৰালি কালৰ গতিকে ক্ৰিকেটটো মানে ইমানেই প্ৰিয় আছিল আৰু মই ক্ৰিকেটত বিশেষকৈ মই বেটিং বলিং ফিল্ডিং সকলোৱে কৰিছিলোঁ এনে মই ভাল পাইছিলোঁ বলিং কৰি আৰু মোৰ প্ৰিয় বলাৰ আছিলে মালিংগা শ্ৰীলংকাৰ তেওঁৰ দৰে মই মানে বল কৰিবলৈ চেষ্টা কৰিছিলোঁ তো সেইবিলাকৰ ক্ষেত্ৰতো মানে কিছুমান লগৰবিলাকে তেওঁৰ দৰে বলিং কৰিলে হাঁহিছিল তেনেধৰণৰ কিছুমান স্মৃতি আছে ত' যি কি নহওক ক্ৰিকেটটো মানে মই যথেষ্ট ভাল পাওঁ ক্ৰিকেটৰ একদম যথেষ্ট অনুৰাগী মই ক্ৰিকেট খেলটোৰ আৰু হয় বহুত মানে ক্ৰিকেট খেলিছিলোঁ আৰু যথেষ্ট লাভো হৈছিলে কাৰণ খেলি দৰা ক্ৰিকেট খেলাত আমি দৰা মেলা পৰি থাকিবলগীয়া হয় আৰু আমাৰ মানে এক্সেৰ্চাইজো হয় ক্ৰিকেট খেলৰ লগতে আজৰি সময়ত পঢ়া শুনাৰ লগতে ক্ৰিকেট খেলটো খেলি আছিলোঁ সেয়াই এতিয়া মই প্ৰিয় গেমিং বুলি ক'লে ক্ৰিকেটকে ক'ব বিচাৰিম